ভূপেন হাজৰিকা এজন অসাধাৰণ প্ৰতিভাশালী ব্যক্তি আছিলে মই তেওঁক প্ৰিয় শিল্পী বা মোৰ তেওঁৰ প্ৰিয় শিল্পী বা গায়ক বুলি ক'ব বিচাৰোঁ তেওঁ এজন কবি সংগীত ৰচিয়তা গায়ক অভিনেতা সাংবাদিক লেখক আৰু সন্মানীয় চলচ্চিত্ৰ নিৰ্মাতা আছিল তেওঁক মই তেওঁ জন্ম হৈছিলে আঠ ছেপ্তেম্বৰৰ তিনিচুকীয়া জিলাত তেওঁৰ চিৰসেউজ গীতৰ বাবে মই তেওঁক বহুতেই বেছি ভাল পাওঁ তেওঁক বৰ্ড বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলিও জনা গৈছিল আমাৰ বেছিভাগেই ৰ'দালি চলচ্চিত্ৰত দিল হুম হুম কৰে নামৰ এটা বিখ্যাত গান শুনিছে বা শুনিছোঁ যোনটোৱে কোনো সন্দেহ নথকাকৈ একো সন্দেহ নথকাকৈ ইমান ধুনীয়াকৈ গোৱা হৈছিলে আৰু গোটেই গানটোৱে মানুহক কন্দুৱাই পেলাইছিলে তেওঁ কেৱল অকল গায়কেই নাছিলে তেওঁ সাংবাদিক অভিনেতা বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰিছিলে আৰু তেওঁ ইমানখিনি বস্তু দি গ'ল যে আমি কৈ পেলাই শেষ কৰিব নোৱাৰোঁ আৰু তেওঁৰ গানে মানুহক ইমানে ইমানেই আপ্লুট কৰিছে যে এতিয়াও পাহৰিব নোৱাৰে বা আগলৈয়ো কেতিয়াও পাহৰিব নোৱাৰে তেওঁৰ মাত বা কণ্ঠ যিখিনি কণ্ঠ দিছে বা যিমানখিনি গান গাইছে হিন্দী ছবিত কাম কৰিছে তেনে মানুহক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু মই তেওঁক সদায় পূজা কৰোঁ